হেল্ল' বাইদেউ মানে কথা অলপ আলোচনা কৰিব লগা আছিলে আমাৰ মানে দৰং জিলাৰ ওপৰত মানে আপোনাৰ এতিয়া আমাৰ দৰং এতিয়াতো আমাৰ মানে দৰঙত আপোনাৰ শাক পাচলি এ মানে যিকোনো আপোনাৰ খোৱাবস্তু বিলাকৰ দামবিলাক বহুত চাগৈ মানে বাঢ়িছে শুনি আছোঁ মই এইকেইদিন মানে আপোনালোকৰ মানে ছাইদটোত কিমান হয় যিবিলাক আমাৰ মানে লোকেল মানে ভিজিটেবুল হয় ন' মানে যিবিলাক লোকেল শাক চবজি হয় মানে সেইবিলাকৰ দামবিলাক বহুত হৈছে বুলি শুনিছোঁ মই শুনিছোঁ এনেই আপোনালোকৰ সেইটো ছাইদত মানে মাংসৰ দাম কিমান হৈছে তাত মানে বইলাৰ লোকেল ও আৰু মাছবিলাকৰ মানে কেনেকৈ দাম দিছে মানে লোকেল মাছবিলাকৰ সেইদিনা আপোনাৰ ইয়াত মানে সেইদিনা আপোনাৰ ইয়াত মানে আমাৰ দৰঙৰ আমাৰ এইখিনি মানে জেগাখিনিত হেৰি হ'ল এইয়া মানে খাদ্য নিগমৰ মানে কিছুমান মানে মানুহে আহি পেলাই মানে বজাৰত অলপ মানে লাগিলে আহি পেলাই যে সিহঁতে কি কৰিছে আপোনাৰ বিশ ত্ৰিছ টকা এটা মানে বেছিকৈ লাভ লৈছে মানে যিটো ল'ব নালাগে অতি বেছি দহ টকা এটা লাভ লওক তেতিয়া একো নাই কিন্তু এতিয়া বিশ ত্ৰিছ টকা বেছিকৈ লাভ লৈ লৈছে তাকে সিহঁতে এতিয়া মানে আপোনাৰ মানে ছিল এখন মানে মাৰি থৈ গৈছে মানে যে যোনে আপোনাৰ বিশ বিশ ত্ৰিছ টকা লাভ ল'ব সিহঁতক মানে মানে পানিছমেণ্ট দিয়া হ'ব বুলি কৈছে কাৰণ তেনেকৈ হ'লে কিছুমান মানে দুখীয়া মানুহবিলাকে কি খাব ও ও এতিয়া আমাৰ ইয়াত কি হয় আপোনাৰ এ মানে এখন বজাৰত যদি আপোনাৰ বিশ টকা লাভ লয় আকৌ এখন বজাৰত আকৌ আপোনাৰ মানে দহ টকাহে লাভ লয় গতিকে তেনেকৈ নচলে ন' খাদ্যবিলাক তাকে সেইদিনাখন মানে মানুহবিলাক অহা কাৰণে মানে ভাল পাইছোঁ আমিও এনে তাতে দেখিছোঁ

ও এনে তাতে চাৰিওফালে মানে পানীয়ে পানী হৈ আছে তাতে যদি আকৌ খাদ্যৰ দামটো বাঢ়ি যায় মানুহবিলাকে ক'ত খাব কি কৰিব সেইটোৱে ওম ঠিকে আছে বাৰু দিয়ক তাকে কথা পাতিলোঁ মানে মানে মই এইটো কাৰণে কথা পাতিলোঁ যে মানে আপোনালোকৰ ছাইদটোত যদি মানে মানুহ যোৱা নাই তেন্তে আমি মানে হেৰিটো দি দিওঁ বোলো মানে ইনফৰ্মেচনটো দি দিওঁ বোলো সেইফালেও যাওক মানে মানুহ ষ্টাফবিলাক যাওক খবৰ খাতি ওম ওম ঠিক আছে হ'ব দিয়ক ওম ওম